অ কালি মানে কি আপোনলোকৰ দোকনলৈ গৈছিলোঁ মই অ তাৰপৰা কিতাপ আনিছিলোঁ মানে সেই আনিব লাগিছিলে নাইনৰ এখন আহিলে এইটৰ এখন

অ অ এতিয়া এনেই কিমান সময়লৈ খোলা থাকে বাৰু দোকানখন দোকানখন কিমান সময়লৈকে খোলা থাকে মই আবেলি যাম তেনেহ'লে অ অ আৰু অ আৰু এনে বাহিৰা কিতাপ পায় নাই বাৰু তাত উপন্যাস পায় অ সেই নিৰিবিলি উপন্যাসখন আছেনে আৰু আবেলি নিৰিবিলি উপন্যাসখন আছে নাই বাৰু আপোনালোকৰ দোকানত আছে আৰু আবেলি

আপুনি জানে নাই হয়

হয় নেকি অ মই যাম তেনেহ'লে অ অ মই আবেলি যাম তেনে লৈ আহিমগৈ দেই ওম ওম হ'ব দিয়ক

তথাপি চাব লাগিছিলে অকণমান আ ময়ো নাচালোঁ ঘৰত আহিহে দেখিছোঁ কিতাপখন দেখোন এই এইট'ৰহে আহিলে হ'ব দিয়ক অ ওম ওম